অঁ কি লাগিব আপোনাক মাছ

সিদিনাটো আপুনি লৈ গৈছিলে ভাল পাইছেনে সিদিনা অঁ সেইটো আকৌ হেৰিয়াৰহে আছিল আমাৰ এই বিলৰ মাছ আছিল বাৰু আজি

অঁ ক'ৰ পৰা আহিব কুৰ্মা নেকি কুৰ্মা অঁ এই সৰু মাছ সৰু মাছ লাগবো না ডাঙৰ মাছ অঁ

এই ৰৌ আছে ভাল এইটো ৰৌ ৰৌটো লৈ যাওঁক ৰৌ ৰৌটো ভাল হ'ব তাজা হ'ব এইটো পেটুটো খাব পাৰিব ভাল মানে ভাল ফ্ৰেচ আছে এইটো ৰৌটো লৈ যাওঁক এইটো আপুনি তিনিশ টকা কিলো দিব আৰু নহয় এইটো ৰৌটো ভাল এইটো এইটো বাইদেউ ফ্ৰেচ হয়টো এইটো ফ্ৰেচ মালটোত কি কৰিম এতিয়া অলপ অলপ একপোৱামান সৰু মাছ দি দিওঁ আৰু ৰৌ এটা দিম নেকি হ'ব বাৰু মিলা মিলি কৰি ল'ব সদায় লৈয়ে থাকে না সৰু মাছটো অলপ দি দিওঁ আৰু ৰৌটো অলপ দি দিওঁ ন হাঁ এই লৈ যাওক দি আছোঁ ভাল হ'ব ভাল হ'ব আৰে খাই পেলাই ক'ব না আপুনি আকৌটো আহিবই নেক্সট আহিলে আপুনি মোক ক'ব কেনে পালে মোৰ মাছটো ৰৌ মাছটো আৰু সৰু মাছটো এইটো এইটো ব্ৰহ্মপুত্ৰৰ ব্ৰহ্মপুত্ৰৰ পৰা আনিছোঁ ব্ৰহ্মপুত্ৰৰ পৰা আনা নাই নাই নাই এইফালে ব্ৰহ্মপুত্ৰ আপোনাৰ দৰঙৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰ নাই নেকি আমাৰ এইটো শৰাইঘাটে দি নাহে নেকি মাছটো আৰু ইয়াৰ পৰা নাহে নহয় বহুত দূৰ দূৰ পৰা আহে ন আমাৰ এইবিলাক ৰাতিপুৱা চাৰে তিনটা চাৰিটা বজাতে মৰা মাছ